হয় খুৰা নমস্কাৰ দেই অঁ মই কথা এটা সুধিবলৈ আপোনাক ফোন কৰিলোঁ এই মানে মই কিতাপ পঢ়ি আছোঁ

মই নতুন যে মই মানে বৰ উপন্যাসৰ মানে প্ৰেমত পৰিছোঁ ত' আপোনাক সেইকাৰণে আপোনাৰ পৰা মানে এটা হেৰি সুধিব খুজিছোঁ মানে চাজেচন যে মই এতিয়া বৰ্তমান কোনখন আৰু এখন কিতাপ পঢ়িম বুলি ভাবিছোঁ মানে মই ত' কোনখন কিতাপ পঢ়িলে ভাল হয়

ঠিক আছে বাৰু ধন্যবাদ মই তেনে ধলফাট কিতাপখন পঢ়িম হয় পঢ়ি আপোনাক মই জনাম কেনে কেনে পালোঁ মই আৰু তাৰ তাৰ তাৰ বাহিৰেও আপুনি আৰু আৰু এখন কিতাপ চাজেছ কৰিব পাৰে নেকি আপুনি মোক দ্বিতীয়খন কবিতা হ'লেও হ'ব কবিতা পুথি বা কিতাপ উপন্যাস যেনেকুৱাই হওক

হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় খুৰা বৰ ভাল লাগিল মই একাঁজলি শব্দখনো খুলিম পঢ়িম মই আ আৰু অঁ অনুভৱৰ একাঁজলি শব্দ হয় ভুল হৈছে আৰু খুৰা এ মই আৰু এটা কথা সুধিব বিচাৰিছোঁ মানে এই মই ডিষ্টিক লাইব্ৰেৰীত মই মানে এই কিতাপ কিতাপখিনি যদি পঢ়োঁ তাৰ কাৰণে আইকাৰ্ড বনাব লাগিব নহয় জানো তাতে আই কাৰ্ড বনাবলৈ কি কৰিব লাগিব আপুনি অলপ দিহা পৰামৰ্শ দিব নেকি বাৰু হয় হয় হয় হয় ঠিক ঠিক ঠিক আছে খুৰা ভাল লাগিল এইখিনি মোৰ বহুত মূল্যৱান আপুনি পৰামৰ্শ দিলে মই নিশ্চয়কৈ ডিষ্টিক লাইব্ৰেৰীত যাম অতি সোনকালে কিতাপকেইখন মই ল'বলৈ চেষ্টা কৰিম পঢ়ি পেলাই আপোনাক জনাম দেই আৰু আৰু লগতে ভাল লাগিল খুৰা আকৌ আকৌ আকৌ কথা পাতিম আপোনাৰ বহুমূলীয়া সময় দিয়া বাবে ধন্যবাদ হয় হয় হয় ৰাখিছোঁ দেই হয় হয় পুণৰ